চৰকাৰী আচঁনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য সেৱাৰ মানদণ্ড আজিকালি বহুত উন্নত কিন্তু তাত থকা কৰ্মচাৰীসকলে কেতিয়াবা মানুহক ইমানেই হেমাহি কৰে মানে ৰোগীৰ বহুত ক্ষতি হয় তেনেকুৱা অভিজ্ঞতা আমি নিজেই পাইছোঁ সেইকাৰণেহে কৈছোঁ যে চৰকাৰীৰ চিকিৎসালয় আপুনি যোৱাতকৈ ব্যক্তিগতলৈ গ'লে তৎক্ষণাত আপুনি চিকিৎসা সেৱা পাব আৰু ৰোগীৰো অতি সোনকালে ভাল হোৱাৰ আশা থাকে কিন্তু চৰকাৰী হস্পিতাললৈ আপুনি যাব তাত গৈ আৰু তেওঁলোকৰ ইমানেই হেমাহি দেখাই কেতিয়াবা তেওঁলোকে চৰকাৰৰ অধীনত চাকৰি কৰিলেও তেওঁলোকে ৰোগীবিলাকক বহুত ভাল চকুৰে নাচায় অৱশ্যে চবৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কেতিয়াবা বহুত ভাল ভালো পাওঁ